হেল্ল' অ' বাইদেউ মোৰ গাটো খুব বেয়া কিবা বেয়া লাগি আছে কি কৰিব লাগিব মই প্ৰেছাৰটো জোখিব লাগিব ন জুখি কি কৰিব লাগিব কি কৰিব লাগিব ঔষধ পাতি

কেনেহেন ধৰণৰ নিয়ম

পাৰৰ মাংস অঁ অঁ ঠিকে আছে আৰু

অঁ অঁ অঁ আৰু আৰু কি কি খাদ্য খাব নোৱাৰি কওকচোন ভালকৈ বুজাই কওক মই বুজি পোৱা নাই অঁ অঁ অঁ অঁ পাৰৰ মাংস আৰু গৰম খাদ্য মাংস চাংস খাব নালাগে ন তেলাল মাছ তেলাল মাছ তেলাল মাছ

দিয়ক অঁ অঁ গম পাইছোঁ আৰু কিবা খাদ্যৰ ভিতৰত আৰু কিবা আছে নেকি আৰু বেলেগতো একো নাই কিবা টেবলেট চেবলেট কিবা দিব নে কিবা খাদ্য আৰু দিব অঁ ধন্যবাদ